হেল্ল' অঁ হেল্ল' কওক কোৱা অঁ এতিয়া আগৰ যিটো আমাৰ পঢ়াৰ ছিলেবাছ আছিলে ছিষ্টেম আছিলে সেই ছিষ্টেমটো চৰকাৰে বদলি কৰিছে এতিয়া তাৰমানে আমাৰ আগতে ছি বি এছ চি কৰ্চ মানে ছেবা আছিলে এতিয়া তাৰমানে চেণ্ট্ৰেলৰ যিটো চি বি এছ চি কৰ্চ আছে তাৰ লগত মিলাব খুজিছে আমাৰ মানে গেপ থাকি গৈছিলে বহুত মানে সিহঁতৰ পৰীক্ষাবিলাকতো তাৰমানে যিবিলাক মাৰ্ক তাত পায় সেই মাৰ্কবিলাকো মিলাবলৈ দিগদাৰি হৈছিলে সেইকাৰণে চৰকাৰে ছিষ্টেমটো বদলি কৰিছে এতিয়া গাৰ্জেণ্টে মানে মোৰ ষ্টুডেণ্টক মন দিব লাগিব আৰু ড্ৰয়িঙটো থাকিবই লাগিব ড্ৰয়িঙটো নহ'লে মানে এইটো ছিষ্টেমত চলিবলৈ অলপ দিগদাৰি হ'ব আমাৰ যিবিলাক ক্ৰিয়া কলাপ এই এক্টিভিটি দিয়ে সেইবিলাকত বেছি গুৰুত্ব দিছে আৰু সেইবুলি সেইবিলাক আপুনি মানে পাঠটো গোটেই পূৰা পঢ়িলেহে সেইখিনি কৰিব পাৰি সেইখিনি কোনোবা নাই হেৰি বা বোলে গাইডবুক কিনিম অমুক কিনিম তাৰপৰা লিখিম সেইটো নহ'ব মানে ক্ৰিয়েটিভিটিটো এতিয়া মানে লাগিবই ষ্টুডেণ্টক নিজে কৰিব পৰা মানে সৃষ্টি কৰিব পৰা গুনটো মানে চৰকাৰে ষ্টুডেণ্টবিলাকক মানে দিব খুজিছে আগতে প্ৰায় নোটচ পঢ়ে মুখস্থ কৰে মুখস্থ কৰি পেলাই পৰীক্ষা দিয়ে মাৰ্কছটোৰ কাৰণে কিন্তু জ্ঞানটো তেনেকৈ নহয় নহয় গতিকে গুণগত শিক্ষাটো দিয়াৰ ক্ষেত্ৰত তাৰমানে চৰকাৰে সেইটো গুৰুত্ব দিছে সেইকাৰণে ছিলেবাছ বহুতেই চেঞ্জ কৰিছে আগৰ নাই এতিয়া আৰু সেইকাৰণে মানে গাৰজেনে ঠিক আছে ঠিক আছে ঠিক আছে সেইখিনি মন দিব